খেতি বাতি মোৰ বৰ ভাল লাগে আমাৰ ঘৰত খেতি বাতি আছিল ধান খেতিক মই বহুত ভাল পাওঁ সৰুতে ৰোৱা ৰোবলৈ গৈছিলোঁ হিমানি নামৰ এজনী ছোৱালীয়ে মোৰ লগত গৈছিল তাৰ পিছত পানীত আমি উটি গৈছিলোঁ